বৰ্তমান গণতান্ত্ৰিক শাসন ব্যৱস্থাত এখন চৰকাৰৰ যথেষ্ট প্ৰয়োজনীয়তা আছে চৰকাৰী নীতি আদৰ্শৰ ওপৰত ইয়াৰ

অন্য চিন্তাখিনি পাহৰি পেলাই আগৰ যিখিনি প্ৰতিশ্ৰুতি ৰাইজক দিয়া প্ৰতিশ্ৰুতি সেইখিনি প্ৰায়ে পাহৰি পেলোৱা দেখা যায়

চিকিৎসা উন্নত কৰিম সেইখিনি সকলোখিনি

সেইখিনি আচলতে হ'ব নালাগে এখন গণতান্ত্ৰিক দেশত যদি সকলোৱে মিলি পেলাই চৰকাৰখনে মিলি ৰাইজৰ উন্নতি কৰে আমাৰ দেশৰো উন্নতি হ'ব ৰাস্তা পদূলি উন্নতি হ'ব সেইখিনি তেওঁলোকে মানি চলা দেখা নাযায় আৰু যেতিয়া কোনো এটা বিষয়ৰ ওপৰত ন্যায়লৈ ন্যায়লৈ কাষ চাপেগে ৰাইজ সেই কাষ চাপাৰ পিছতো ন্যায়লৈ যি ৰায় প্ৰদান কৰে সেই ৰায় প্ৰদান কৰাও দেখা তেওঁলোকে সেই নীতিখিনি আইনত পৰিণত কৰা দেখা নাযায় ৰাইজৰ মাজলে তেওঁলোকে সু ব্যৱস্থা এটা কেতিয়াও বহন কৰি অনা দেখা নাযায়